ওজন বঢ়াবলৈ যিবোৰ গাঁৱলীয়া অঞ্চলত পোৱা অতি সহজে শাক পাচলি হওক ফল মূল হওক ইত্যাদিসমূহ খাব লাগে শাক পাচলিৰ ভিতৰত লাই শাক পালেং শাক মানিমুনি ভেদাইলতা কল কলডিল ইত্যাদিসমূহ আৰু ফল মূলো আছে মালভোগ কল জাহাজী কল ভীমকল ইত্যাদি সেইবোৰ খালে অতি সহজে ওজন বাঢ়ে আৰু সেইবোৰ কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰা হয় সেই গতিকে কোনো ধৰণৰ বেমাৰ আজাৰ সৃষ্টি নহয়